অ বাইদেউ জহা ধানৰ কঠীয়া আছিল নেকি অ অ অলপ দিব পাৰিবনে

অ

অলপ কমাই ধৰিব মই সলনি কৰি ল'ম আৰু মই বৰা ধানৰ লগত সলনি কৰিম দিয়ক

লাগিছিল দুপালামান

অ অ অ অলপ তেও কমাই ধৰিব আৰু আপুনি

ওম মই এইকেইদিনৰ ভিতৰত আনিব যাম দিয়ক সেই এতিয়া দ' মাটি ওম

একো নাই দ' মাটি যে মোৰ ওম মই এইকেইদিনৰ ভিতৰত তেও আনিব যাম দিয়ক ওম অ হ'ব দিয়ক অ